অত্যাধিক প্ৰচাৰিত এখন কিতাপ হৈছে ৰুবুল মাউতৰ মোৰো এটা সপোন আছে এই কিতাপখন মই পঢ়িছিলোঁ কিন্তু কিতাপখন মই প্ৰথম অৱস্থাত বুজি পোৱা নাছিলোঁ কাৰণ এই কিতাপখনৰ প্ৰথম ভাগত কোনো আনন্দ দিয়া কাহিনী নাছিল